অঁ কওক কওক কওক অঁ তাকেইতো বিহু আহিলেই ৰ'ব পিছে খবৰ খাতিৰ কেনে অঁ পিঠা এনেই বনালোঁ ৰ'ব কিবা কিবি এই তিল পিঠা নাৰিকল পিঠা আজি আৰু অলপমান চাউল তিয়াই থৈছোঁ ৰ'ব এ তেল পিঠা বনাবা লাগবো এ মোৰো মোৰো সিমান ভাল নহয় ৰ'ব তথাপি এ আপ্নি চাউলটো কি বজাৰৰ পৰা আন্ছে নেকি এ অঁ এই সেই চাউলটো সেই গম পাইছোঁ এ সেই চাউলটো হেৰি কৰিব হে তাকে সেই কৰ্ব চাউলটো গাঁৱলীয়া চাউল আন্ব তেতিয়া তাৰে সেই আঠাটো বেছিকৈ উঠে ময়ো সেই গাঁৱৰ পৰাই আন্ছো অলপমান তাৰে সেই চাউলটো গাঁৱলীয়া আন্লি অলপমান তাৱাখনত দিলি আঠাটো বেছিকে উঠে আৰু হেৰি কৰ্ব আপ্নি হাতে দি নেদ্ব তাৱাখনত আৰু সৰু সেই গোল চামুচ আছেনে সেই ষ্টীলৰ চামুচ অঁ সেই চামুচেদি ধৰি দিব তেত্যা ধুনীয়াকৈ উঠে ময়ো সেংকে দিছোঁ সেংকে উঠছে আৰু সেই নাৰিকল দিয়া পিঠা বনাব না অঁ এই নাইকিলৰ লগত অঁ এই নাৰিকলৰ লগত চেনি নেদ্ব গুৰেই দিব গুৰটো বেছি ভাল লাগে অঁ তাকে দক দক তে ময়ো বনাওঁ আপ্নিও বানাওক বিহু খাবা আইব অঁ কাপোৰ এনে বিহুত লৈছোঁ ৰ'ব আপ্নি লৈছেনা তাকে বজাৰতো যাবা লাগব মোৰ আৰু কিবা কিবি আন্বা আছে ৰ'ব দুটামান সৰু সুৰা বস্তু অঁ অঁ দিয়ক থাকক তে অঁ অঁ দিয়ক দিয়ক